হেল্ল' হেল্ল' অঁ শুনিছেনে মানে আপোনালোকৰ ৰিজৰ্টটোৰ মানে নাম শুনিছোঁ কোনখিনি জেগাত আছে অঁ ৰূমবিলাকৰ ৰূমবিলাক কেনেকুৱা ভালনে এনেই থাকিবলৈ মানে অলপ কম ৰেঞ্জত হ'লে ভাল হ'ল হয় অলপ দামটো কম হ'লে অলপ কেইজন মানুহ দুজন মানুহৰ কাৰণে অলপ কম আৰু সাতশ মানৰ ভিতৰত পাঁচশ সাতশ মানৰ ভিতৰত ন'ন এ চি অঁ হয় অঁ আৰু আৰু খোৱা লোৱাটো কেনেকুৱা হ'ব খোৱা লোৱাটো কি থাকিব অঁ আৰু বাহিৰৰ মানে নদী চদী কিবা দেখা পোৱা যাব নেকি মানে পৰিৱেশটো কেনেকুৱা বাহিৰৰ মানে এনেই অঁ আচ্ছা অঁ অঁ হয় দিয়ক ঠিক আছে দিয়ক মই পিছত ফোন কৰি পেলাই কনফাৰ্ম কৰি দিম দিয়ক